গৰমৰ এই মানে উইণ্টাৰ ঋতুত মানে এই ঋতুটোত মানে দিনৰ ৰ'দটো মানে প্ৰখৰ হয় সেইবাবে গছৰ পুলিবোৰ খুব মানে যত্ন ল'বলগীয়া হয় মানে টাবৰ পুলিয়ে হওক বা মাটিত ৰোৱা পুলিয়েই হওক খুব মানে যতন ল'ব লাগে আৰু সেইবাবে মাটিত ৰোৱা মানে গছবিলাক মানে ছাঁ দি থ'বলগীয়া হয় ৰ'দটো প্ৰখৰ কাৰণে ধৰক মৰি যোৱা মানে চাঞ্চ চাঞ্চটো বেছি হয় সেইবাবে সেইখিনিটো একো কৰিব নোৱাৰোঁ সেইকাৰণে সেই ছাঁহৰ ব্যৱস্থা কৰা হয় তাৰ পাছত আৰু পানীটো মানে খুব দিয়া হয় এই ঋতুটোত পানী খুব দিব লাগে তাৰ পাছত টাবৰ টাবখিনি মানে ৰ'দত বেছি নথওঁ অকমান ছাঁ পৰা জেগাত থওঁ আধা ধৰক ৰ'দো পৰিব লাগে আৰু অলপ মানে ছাঁহো পৰিব লাগে গোটেই দিনটো মানে ৰ'দ পৰিলে ফুলবিলাক মৰি যায় সেইকাৰণে কি কৰোঁ মই চাউল চাউল ধুওঁ যে চাউল ধোৱা পানীখিনি নতুবা দাইল ধোৱা পানী সেইখিনিতো মানুহে এনেই পেলাই দিয়ে সেইখিনি কিন্তু বহুত মানে ভিটামিন থাকে তাত চাউল ধোৱা পানীখিনি তাৰ পিছত আৰু দাইলৰ পানীখিনি একেলগ কৰি ৰাতিপুৱা সময়তে মই সেই ফুলত সেই পানী দিওঁ ফুলতে হওক বা গছতেই হওক তাৰ পৰা সেই পানীখিনি মই মানে প্ৰতিদিনাই দৈনন্দিন আৰু দিওঁ তাৰ পাছত সেই তেনেকৈও যতন লোৱা হয় তাৰ পাছত মই মান ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ মানে ঘৰুৱা জৈৱিক যিমানখিনি পাৰোঁ আৰু ঘৰুৱা ভাৱে সেইখিনি মই যতন লওঁ তাৰ পাছত কলৰ বাকলিবিলাক কলৰ যিকোনো বাকলিয়ে হওক এনেকুৱা বয়াম এটাত পানী অলপ ভৰাই বাকলিবিলাক ৰাখি দিওঁ অকমান দেৰি মানে ধৰ দুই এসপ্তাহ ৰাখিলেও একো আপত্তি নাই তেনেকে বাকলিখিনি গোটেইখিনি পচি যোৱা পাছত সেইখিনি খচি মেলি তাৰ পাছত তাত সেই বয়ামটোতে আৰু আৰু অলপ পানী যোগ কৰি পিনে পানীটো যোগ কৰি দিওঁ যোগ কৰি পিনে তাতে অলপ সেই টাববিলাকত বা গছৰ পুলিবিলাকত হেই তেনেকৈও দিয়া হয় নহ'লে বা নহৰু বা পিঁয়াজৰ বাকলি প্ৰত্যেকৰ ঘৰতে নহৰু বা পিঁয়াজৰ বাকলি থাকেই সেই নহৰু পিঁয়াজৰ বাকলিখিনি গুচাই পেলাই বাকলিখিনি পানীত অকণমান সেই তিয়াই থৈ দিওঁ বা দুদিন তিনদিন তেনেকৈয়ে তিওৱা পাছত তাৰ পাছত সেই কি কৰোঁ সেই নহৰু আৰু পিঁয়াজৰ বাকলিখিনি দিলে মহ আৰু মানে মাখি পোক পতংগ এনেকুৱাবিলাক আৰু নহয় সেইটো প্ৰমাণো পাইছোঁ বাৰু সেই তেনেকৈয়ে আৰু পিঁয়াজৰ আৰু নহৰুৰ বাকলিখিনি নিদোঁ অকল চাকি দিওঁ সেয়া পানীত তাৰ লগতে তাৰ সেই পানীখিনিৰ লগত মানে আৰু অকণমান পানী যোগ কৰি পিনে সেই তেনেকৈয়ে অলপ অলপ দিয়া হয় তাৰ পাছত পাচলিতো মানুহৰ ঘৰত সদায় কটা হয়েই সেই পাচলিৰ বাকলিখিনি কি কৰোঁ মই এটা গাঁত খান্দি পিনে তাতে সদায় পেলাওঁ সেই পেলোৱাৰ পাছত সেই বাকলিখিনি অলপদিনৰ পাছত এমাহ দুমাহ থৈ দিয়া পাছত সেইখিনি নিজেই মাটিৰ লগত মিহলি হৈ যায় মিহলোৱাৰ মাটিৰ লগত মিহল হৈ যোৱাৰ পাছত সেই অলপ অলপ মানে টাবত তাৰমানে সেইখিনি তাৰ মাটি আৰু সেই পাচলিৰ বাকলিখিনি সেই প্ৰতিটো টাবতে অলপ অলপকৈ সেই তেনেকৈ দি দিয়া হয় সেই তেনেকৈয়ে একদম সেইবিলাক গছৰ পুলিবিলাক লহপহকৈ মানে একেবাৰে সজীৱ হৈ বাঢ়ি আহে আৰু ধুনীয়াকৈ তাৰ পছত পানীটোতো অলপ অলপ ৰেগুলাৰ দিবলগীয়া হয় কিছুমান মানে গছৰ পানী মানে খুব কম মানে পানী ব্যৱহাৰ হয় আৰু কিছুমানত মানে দৈনন্দিন পানী লাগে সেই তেনেকৈয়ে পানী মানে গৰমৰ ঋতুত মানে তেনেকৈ যতন লোৱা হয় সেই ঠাণ্ডাত ঠাণ্ডা দিনত মানে ছামাৰতো ছামাৰ ঋতুটো মানে সেনেকৈয়ে গছৰ এইবিলাক মানে গছৰ মানে সেই টাববিলাক গছৰ গছবিলাক তেনেকৈয়ে সেই কৰা হয় ঠাণ্ডা হওক গৰম হওক দুইটা মানে ছিজনতে এই মানে কলৰ বাকলি বা নহৰু পিঁয়াজৰ বাকলি বা পাচলি বা চাউল ধোৱা দাইল ধোৱা পানীখিনি প্ৰতিটো ঋতুতে দিব একো কথা নাই তাৰ পাছত ঠাণ্ডা দিনত টাববিলাক অকণমান ৰ'দাব লাগে অলপ ৰ'দাব লাগে ৰ'দ দিলে ৰ'দালে ধৰক অকণমান সেই ফিল ফল ফুল ধৰে এ তেনেকৈ অলপ মানে ৰ'দাই পিনে তাৰ পাছত ছাঁহত আনি দিলেও আমাৰ একো আপত্তি নাই বা ৰ'দত দি থলেও একো হেৰি নহয় পুলিবিলাক মৰি নাযায় তাৰ পাছত কীটনাশক কিছুমান মানে পুলিত ধৰক আপোনাৰ হেৰি হয় মানে পোকে ধৰে সেই পোকৰ কাৰণে মই ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁৱে তাত মই কি কৰোঁ এই নিম পাত যে যিটো আমি খোৱা নিম সেই নিমপাতটো চিঙি আনি পিনে নিমপাতটো মিক্সাৰত পিচি লওঁ পিচি পিনে তাৰ পাছত তাত পানী অলপ যোগ কৰোঁ পানীখিনি অলপ যোগ কৰি পিনে সেই স্প্ৰে বটলবিলাক থাকে যে তাত মানে চাকি পিনে স্প্ৰে বটলবিলাকত অলপ এনেকে ভৰাই থওঁ ভৰাই পিনে আৰু যিখিনি তাত সেই পোক পতংগ পৰে তাত মানে স্প্ৰে কৰি দিওঁ সেই স্প্ৰে কৰি দিয়াৰ পাছত কীটনাশক মানে পোক পতংগবিলাক তাত আৰু নধৰে আৰু দ্বিতীয়বাৰ পোক পতংগবোৰ নধৰে তেনেকেই সেই স্প্ৰে কৰি থাকিলে সেই পোক পতংগবিলাক নাইকিয়া হৈ যায় আৰু বেলেগ মানে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিলেও হয়